কামৰূপ মহানগৰৰ কিছুমান গুৰুত্বপূৰ্ণ সংবাদ মাধ্যমৰ কথা ক'বলৈ গ'লে আমি বাতৰি কাকত আৰু টেলিভিচনৰ বাতৰি বিভাগটো আমি বেছি মানে প্ৰিফাৰ কৰোঁ আৰু তাৰ ভিতৰত আছে তাৰমানে বাতৰি কাকতৰ ভিতৰত তাৰমানে এই পুৰণিখন হ'ল এই প্ৰতিদিন দৈনিক অসম আছাম ট্ৰিবিউন আৰু আজিৰ অসম অগ্ৰদূত এনেকুৱা আৰু বহুত বাতৰি কাকত আছে যিবিলাকৰপৰা আমি সকলো তথ্য লাভ কৰোঁ এই সংবাদ মাধ্যমে যিবিলাক তথ্য দিয়ে বা বাতৰি পৰিৱেশনক সদায় নিৰপেক্ষ হ'ব লাগে আৰু এই নিৰপেক্ষ হোৱাৰ ক্ষেত্ৰত সকলোবোৰ বাতৰি কাকতে নিৰপেক্ষতা কৰা দেখা নাযায় সেয়েহে সেই আমি যেতিয়া বাতৰি এটা পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি তাৰ গুৰুত্ব আৰু উৎসটো সঠিক আছেনে নাই আমি সেইখিনি চাব লগা হয় আৰু সেয়েহে সকলো বাতৰিয়ে যে শুদ্ধ আৰু সত্য সেইটোয়েই নহয় এই ক্ষেত্ৰত বাতৰি কাকত সকলৰো আৰু সংবাদ মাধ্যমৰ যথেষ্ট ভূমিকা প্ৰয়োজন আছে আৰু তেওঁলোকে লক্ষ্যও কৰিব লাগে যাতে জনসাধাৰণক যিখিনি বাতৰি পৰিৱেশন কৰে আৰু জনাই সেইখিনি সঠিক আৰু শুদ্ধ হ'ব লাগে সেয়েহে আপোনালোক আমাৰ জিলাত থকা যিবিলাক সংবাদ মাধ্যম আছে তেওঁলোকৰ তেওঁলোকে যথেষ্ট গুৰুত্ব আৰু দায়িত্বশীল হোৱা প্ৰয়োজন কাৰণ যিহেতু সঠিক আৰু শুদ্ধ বাতৰিয়ে সমাজখনক যথেষ্ট আগবঢ়াই নিয়ে আমি এই বাতৰিবিলাক বিভিন্ন মাধ্যমত পাওঁ এইটো বাতৰি কাকতৰ যোগেদি আৰু টিভিৰ যোগেদি টিভিৰ বাতৰি অনুষ্ঠান বাতৰি পৰিৱেশন কৰা অনুষ্ঠান কেইবাটাও আছে তাৰে ভিতৰত আমি দেখিছো সকলোৱে বাতৰিটো সঠিকভাৱে পৰিৱেশন কৰে আৰু কিছুমানে অতিৰঞ্জিত কৰি কৰে আমি সেই অতিৰঞ্জিতটো নিজৰ বিচাৰ বিবেচনাৰে আমি গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ বিষয়েনো কি ক'ম আৰু